এইটো অঞ্চলত পশু চিকিৎসক আছে এখনটো আপোনাৰ খানাপাৰা ভেটেনেৰী যোনখন গভৰ্ণমেণ্ট ভেটেনেৰী হস্পিতেল হয় আৰু এখন আপেোনাৰ কলেজখনো আছে য'ত এটা চাৰ্জাৰী ডিপাৰ্টমেণ্টো আছে তৌ তাতেই আমি আমাৰ যদি কুকুৰকেইটা কিবাও প্ৰব্লেম হয় যদি কিবাও গা বেয়া হয় বা কিবা বেলেগ কিবা হ'লেও আমি খানাপাৰা ভেটেনেৰীলৈ লৈ যোৱা হয় কাৰণ তাৰ যোনখিনি সা সুবিধা ডক্টৰসকল বহুত ভাল তেখেতসকলৰ পৰামৰ্শ তেখেতসকলৰ চিকিৎসাত যথেষ্টখিনি সন্তুষ্ট হৈছো আমি বাকী প্ৰাইভেট ডক্টৰো আছে বহুত ক্লিনিকচ আছে কিন্তু নিজৰ অভিজ্ঞতা যিমান প্ৰাইভেট ক্লিনিকচত অলপ ভাল নহয় মানে তেখেতসকলৰ এনেকুৱা হয় যে ডগ এটা আহিলে লগালগ মানে বহুত এনেই অলাগতীয়াল কিবাকিবি টেষ্ট লিখি দিব সৰু এটা কথাত যোনটো তাহাঁতৰ তাত কৰালে মানে ভালেখিনি যথেষ্টখিনি খৰচ হয় কিন্তু সেইটো ইমান একো দৰকাৰী বস্তুও নাছিলে মানে এবাৰ মই আমাৰ কুকুৰ জনীক চিকাই কামুৰি দিলে তৌ ৰেবিজৰ নে কিবাৰ ভেকচিন দিব লাগে তাৰপাছত সেইকাৰণে লৈ গৈছিলোঁ ডক্টৰক দেখাবলৈ তাৰপাছত মই এনেই জাষ্ট এবাৰ ক'লো যে তাইৰ খানা পিনাটো অলপ কম মানে খোৱা বোৱা খাই এনেকুৱা নহয় নাখায় বাট বহুত কম মানে যেনেকৈ বাকীবিলাক কুকুৰক দেখিছো একদম খানা খোৱা বস্তু দিলেই লগালগ মানে একদম খাওঁ খাওঁ কৰে তাৰ তাৰ সেইটো খুব মানে নাই এটা ডক্টৰজনে সেইটো বুলিয়েই বহুত গাল টেষ্ট লিখি দিলে একদম ব্লাড টেষ্ট কিবা টেষ্ট তাৰপাছত সেইটোত পাঁচহাজাৰ টকাৰকৈ ওপৰে গ'ল অকণমান কিন্তু একো নাছিলে মানে ৰিপৰ্টচ চব নৰ্মেল তাইও নৰ্মেল এনেকুৱাও নাছিলে যে তাইৰ বহুত বোলে গা বেয়া খাই নোখোৱা কাৰণে তাইৰ গাটো বেয়া হৈ গৈছে কিবা একো প্ৰবলেম নাছিলে মই জাষ্ট মই এনেই কৈছিলো আৰু এবাৰ যে তাইৰ খোৱাটো অলপ কম মানে কে কিবা কিবা এনজাইম সেনেকুৱা দিব নেকি দিয়ে নেকি সেইটো বুলিয়েই ইমানখিনি টেষ্ট কৰিব দিলে ইমানখিনি পইচা খৰচ হ'ল একো নাছিলেও তাইৰ একো নহ'লেও তেনেকৈয়ে তাই এতিয়াও সেনেকৈয়ে আছে একো নহ'ল মানে সেই টেষ্টখিনি কৰা তৌ সেইটো এটা প্ৰাইভেট ডক্টৰচবিলাকৰ লগত ইচ্ছ্য়ু আমি পাইছোঁ ভালেখিনি সেইকাৰণে আমি এতিয়া আমাৰ কুকুৰকেইটাৰ যদি কেতিয়াবা গাও বেয়া হয় বা কিবা হয় আমি গভাৰৰ্মেণ্ট হস্পিটেলখনলেই লৈ যোৱাটো ভাল দেখোঁ আৰু তাহাঁতি ডক্টৰে পৰামৰ্শ দিয়া তেনেকৈ সাধাৰণভাৱেটো একো পৰামৰ্শ নিদিয়ে এটা থাকে পেলুৰ দৰব দিব লাগে তিনিমাহৰ মূৰে মূৰে দিবলৈ দিয়ে আৰু পেলু দৰবটো খোৱাৰ আগে আগে যোনদিনা খোৱাম তাৰ কেইদিনমান আগৰপৰা লিভাৰৰ দৰব খোৱাব লাগে কাৰণ পেলুৰ দৰবটো খুবেই মানে ষ্ট্ৰং থাকে সেইকাৰণে লিভাৰত তাহাঁতৰ বহুত প্ৰব্লেম কৰে সেইকাৰণে পোন্ধৰ দিন দহদিনমান আগৰপৰাই লিভাৰৰ দৰবটো খাব লাগে পেলু দৰবটো খোৱাৰ আগত আৰু পেলু দৰবটো খোৱাৰ পাছতো দহ পোন্ধৰদিনমান লিভাৰৰ মেডিচিনটো খোৱাই থাকিবলৈ দিয়ে বাকী আৰু আমাৰ ডগকেইটাৰ এনেই হেল্থ চেক আপটো হ'ল বহুতদিন কিন্তু তাহাঁতৰ অপাৰেচন হৈছিলে মোৰ এজনী কুকুৰৰ ভৰি ভাগিছিলে দেউতাৰ লগত ৰাতিপুৱা ওলাই যাওঁতে গাড়ীয়ে খুন্দিয়ালে তৌ ভৰিখন ভঙা কাৰণে ভেটেনেৰীলৈ লৈ গৈছিলো খানাপাৰাৰ তাৰপাছত আৰু তিনিটা কুকুৰৰে আপোনাৰ নিউটেৰিণ কৰোৱা হৈছে ষ্ট্ৰেইন কৰোৱা বুলি কয় যোনটো সেইটো কৰোৱা হৈছে সেইকাৰণে মাজতে ভালেখিনি তাহাঁতৰ লগত ভেটেনেৰী যোৱা হ'ল এতিয়া বহুত মানে বহুতদিন হ'ল যোৱা নাই বাৰু যোৱা বছৰৰে কথা আপোনাৰ চেপ্তেম্বৰ অক্টোবৰমানতে লাষ্ট লৈ যোৱা আৰু সেনেকুৱা টকাটো ভালেখিনি খৰচ হয় মানে স্বাস্থ্য়ৰ নামত খৰচ বুলি ক'ব নোৱাৰি তেখেতৰ তেনেকৈ তাহাঁতৰ মেডিচিন হওক বা সেইবিলাক ইমান খৰচ নাথাকে গা বেয়া নোহোৱালৈকে কিন্তু খা খোৱা খাদ্য় সামগ্ৰীত খৰচ হয় অলপ পেডিগ্ৰী হওক বা কিবাকিবি এইবিলাক সিহতৰ থাকে মানে তাহাঁতি যেতিয়া জন্ম হৈছিলে আমাৰ মানে মাক এজনী আৰু দুটা ল'ৰা ছোৱালী মানে তিনিটা কুকুৰ তাহাঁতি যেতিয়া জন্ম হৈছিলে পোৱালীকেইটা খুব দাঁত কুটকুটাই তৌ তাহাঁতি যিটি কামুৰি থাকে সেইটো কাৰণে কিবাকিবি চিউ চোৱাই থকা থাকিবপৰা টান মানে ব'ন চন পায় সেইবিলাক তৌ সেইবিলাকতে খৰচ হয় তেনেকৈ স্বাস্থ্য়ৰ নামত ইমান নহয় তাহাঁতক খোৱা বোৱাতহে খৰচ হয় মাহেটো পোন্ধৰশৰপৰা দুই হেজাৰমান যায় আৰু